মই সূতাবোৰ শিমলুগুৰি টাউনৰ পৰাই আনো নিৰ্দিষ্ট কোনো এখন দোকান নাই যদিও যিখন দোকানত সুলভ মূল্যত পাওঁ সূতা সেইখন দোকানৰ পৰাই আনো মই মেখেলা চাদৰ গামোচা এইবিলাক বওঁ সূতাবোৰ য'তে কম মূল্যত পাওঁ তাৰ পৰাই আনো আনি কেজি ওজনতে আনো পকোৱা সূতা পদ্মিনী সূতা পকোৱা সূতাৰ গামোচা ব'বৰ কাৰণে আনো পদ্মিনী সূতা মেখেলা চাদৰ ব'বলে আনো বেছিকে পকোৱা সূতা আৰু পদ্মিনী সূতাই অনা হয় আৰু কাপোৰ বোৱা হয় এনেকৈয়ে মই সূতাবোৰ টাউনৰ পৰা আনি কাপোৰ বৈ তাৰ কাপোৰ তাঁত লগাওঁ তাঁতশালত মই বিহুৰ ছিজন হ'লে গামোচা বেছিকৈ বিক্ৰী হয় তাৰপিছত মেখেলা চাদৰো যথেষ্ট বিক্ৰী হয় ঘৰতে ঘৰৰ পৰাও লৈ যায়হি ক'ৰবাত বিয়া ওলালে বিয়াৰ অৰ্ডাৰ কাৰণেও আহে কাপোৰৰ অৰ্ডাৰ তাৰপিছত ইভাগে মেখেলা চাদৰ মানে প্ৰায় মেখেলা চাদৰবিলাক বিক্ৰী ঘৰতে হয় কেতিয়াবা বজাৰতো দিওঁ বিকিবলে যোৱা হয় এনেকৈয়ে মই কাপোৰ কানি বৈ বহুত লাভ হয় মোৰ ভাগৰ ঘৰতে ক'তো নোযোৱাকৈ ঘৰতে মানে মোৰ ইনকমটো হয় এনেদৰে মই বহুতখিনি ঘৰৰ কাম কৰিছোঁ কেতিয়াবা ল'ৰা ছোৱালী স্কুলৰ ফিজৰ পৰা আদি কৰি আদি কৰি জৰুৰীকালীন অৱস্থাত সেই পইচাকেইটা খটুৱাবলৈ সুবিধা হয় কেতিয়াবা নিজৰ ইটো সিটোৰ পৰা আদি কৰি ঘৰ চলোৱাতো সহায় হয় এনেদৰে কাপোৰ বৈ মই ঘৰখনো চলোৱাত সহায় সহযোগ আগবঢ়াইছোঁ এনেকৈ কাপোৰ কানি বিক্ৰী কৰা বজাৰ ব'লে বিক্ৰী হয়েই এইদৰে বিক্ৰী কৰি দুপইচা সঁচাৰ লগতে ঘৰৰ প্ৰয়োজনীয় সা সামগ্ৰীৰ পৰা আদি কৰি ঘৰখন চলাই নিয়াত বহুতো সুবিধা হৈছে